এই আছো দেই এনে গধূলি চাহ খাই আছিলো তুমি কি কৰিছা অ' ক'ত যাবা হয় হয় অ' হয় পিছে দেই কাইলৈ দিনটো তাকে যাবতো পাৰি ন অ' ঠিকে আছে তাকে বাছতে গুচি যাম হ'ব হ'ব সেই কিমানমানত যাম বুলি ভাবিছা টাইমটো অ' দহ মানত ন হ'ব পাৰি যাবলৈ তাকেই এতিয়াটো কাক লগ ধৰিম বাৰু তুমি মনত পেলোৱাচোন কাক নিব পাৰি হ'ব একো নাই বেছি সময়ো নহয় পুটুককৈ গৈ আহিব পাৰিম আৰু ডেৰ ঘণ্টা দুঘণ্টা ভিতৰত পাই যাবাগৈ আৰু তুমি আৰু তাৰ তুমি আগে গৈছা নাই তালৈ অ' তাকে তাকে ধুনীয়া ঠাই বিৰাত ধুনীয়া ঠাই এ ভাল পাবা আৰু বিৰাট ধুনীয়া পৰিৱেশ ময়ো তাকে যোৱা নাই বাৰু শুনিছো মই কিন্তু ভিডিঅ'ত মানে চাইছো আৰু দেখিছো

তাকে বিৰাট ধুনীয়া মানে তাত গ'লে মানে তোমাৰ এনেকুৱা লাগিব মানে শান্তি এটা পৰিৱেশ পোৱা যায় আৰু অ' ভাল লাগিব চাগে আৰু মই ভাবিছো আৰু আৰু ভিডিঅ'ত দেখিলেও মই মানে সেই ফিলটো পাওঁ আৰু গ'লেতো তাতকৈ আৰু বেছি অকণ আমি নিজে চকুৰে যেতিয়া দেখিম ফিলটো আৰু পাম ন ঠিক আছে অ' অ' ঠিক আছে দিয়া হ'ব দিয়া